আমাৰ সমাজত মহিলাসকলৰ ঋতুস্ৰাৱক এক বেমাৰ হিচাপে গণ্য কৰা হৈছিল বুলি ক'লেও ভুল কোৱা নহ'ব বৰ্তমান সমাজত কিছুমান সালসলনি ঘটিছে নিয়ম নীতি সমূহো শিথিল কৰা হৈছে বা মানুহৰ মাজত সজাগতাৰো কিছু বৃদ্ধি হৈছে বিশেষকৈ মহিলাসকলে বৰ্তমানৰ মহিলাসকলে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ চেষ্টা কৰে কিন্তু আগৰ সময়ত মহিলাসকলক বহুতো নী নীতি নিয়ম বান্ধি দিয়া হৈছিল যেনেদৰে তেওঁলোকক আন মানুহৰ পৰা বেলেগকৈ থাকিবলৈ দিয়া হয় তেওঁলোকে আন মানুহসকলক চুব নোৱাৰিব যিকোনো বস্তু নিজে হাতেৰে লৈ খাব নোৱাৰিব তেওঁলোকক যি দিয়া হয় যেনেকৈ থাকিব দিয়া হয় তেওঁলোকে সেইবিলাকেই মানি চলিব লাগে আৰু লগতে তেওঁলোকে নিজৰ বাচন বৰ্তন নিজেই ধুব লাগিব আদি তেনেকুৱা কিছুমান নিয়ম বান্ধি দিয়ে বাহিৰত ওলাই যাব নোৱাৰিব তেনেকুৱা ধৰণৰ কিন্তু বৰ্তমান সমাজত কিছুমান পৰিৱৰ্তনে দেখা দিছে মানুহৰ মাজত কিছু সজাগতাৰ সৃষ্টি হৈছে বৰ্তমানৰ মহিলাসকলে কাপোৰৰ অপৰিষ্কাৰ কাপোৰ ব্যৱহাৰ নকৰি তেওঁলোকে চেনিটেৰি পেডচ্ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে লগতে যিসমূহ নীতি নিয়ম আছিল সেইসমূহো কিছু পৰিমাণে শিথিল হৈছে মহিলাসকলে বিচাৰিলে তেওঁলোকে বাহিৰত ওলাই যাব পাৰিছে তেওঁলোকে নিজেই কিবা লৈ খাব পাৰিছে বা মানুহক চুব পাৰে তেনেকুৱা ধৰণৰ নিয়মসমূহ আজিকালি খুব কমিছে তথাপিও যি সচেতনতা মানুহৰ মাজত আহিব লাগে মহিলা পুৰুষ সকলোৰে মাজত ইয়াৰ প্ৰতি সচেতনতা আহিব লাগে কাৰণ ই এক স্বা স্বাভাবিক প্ৰক্ৰিয়া গতিকে তেওঁলোকে নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুস্বাস্থ্যৰ বিষয়ে সজাগ হ'ব লাগে